অঁ হয় হয় হয় অঁ হয় আপুনি মানে জনগোষ্ঠীৰ বিষয়ে জানিব খুজিছে নে জাতি জনগোষ্ঠীৰ বিষয়ে জানিব খুজিছে হয় হয় অঁ মোৰ অঞ্চলত বিশেষকৈ জাতি জনগোষ্ঠী বুলি কোৱাৰ লগে লগে অসমৰ প্ৰায় যিমান খিনি জাতি জনগোষ্ঠী আছে অসমৰ মেইনলি যিমানখিনি জাতি জনগোষ্ঠী প্ৰায় জাতি জনগোষ্ঠী লোকেই উত্তৰ লখিমপুৰ চহৰত বাস কৰে বিশেষকৈ আমি জাতি বুলি কোৱাৰ লগে লগে আহোমসকল চুতিয়াসকলৰ কথা ক'ব পাৰোঁ মৰানসকলৰ কথা ক'ব পাৰোঁ মটকসকলৰ কথা ক'ব পাৰোঁ আৰু জনগোষ্ঠী বুলি কোৱাৰ লগে লগে আমি মিচিংসকল দেউৰীসকল আ আৰু ৰাভাসকল তিৱাসকল এই তেনেকৈ আৰু বড়োসকল আমাৰ অঞ্চলত বাস কৰি আছে আৰু তেওঁলোকৰ নিজস্ব সাজ পোচাক আছে নিজস্ব খাদ্য অভ্যাস আছে তেওঁলোকৰ নিজস্ব সাজ পাৰ আছে যেনেকুৱা আমি যদি মিচিংসকলৰ কথা যদি কওঁ মিচিংসকলৰ নিজস্ব খাদ্য অভ্যাস আছে তেওঁলোকৰ যি মানে ট্ৰাইবেল খাদ্য অভ্যাস আমি গম পাওঁ যে মিচিংসকলে মিচিংসকল এটা নৈপৰীয়া জাতি বুলি গতিকে তেওঁলোকে নদীৰ যি মানে সংস্কৃতি সেই সংস্কৃতিৰ লগত মিলাই তেওঁলোকৰ খাদ্য অভ্যাস আছে আমাৰ উত্তৰ লখিমপুৰ চহৰত বাস কৰা বড়োসকলৰো নিজৰ খাদ্য অভ্যাস আছে বা দেউৰীসকলৰো নিজস্ব খাদ্য অভ্যাস আছে তেওঁলোকৰ নিজস্ব পৰম্পৰাগত উৎসৱ আছে যেনেকৈ মিচিংসকলৰ আমি আলি আই লৃগাঙৰ কথা ক'ব পাৰোঁ দেউৰীসকলৰ বিহুৰ কথা ক'ব পাৰোঁ আৰু বড়োসকলৰো বিহু কথা আমি ক'ব পাৰোঁ

হয় ধন্যবাদ